মই জড়িত হৈ থকা ইয়াৰ ভিতৰত আছে টিভি আছে ম'বাইল নৃত্য থিয়েটাৰ কিতাপো পঢ়োঁ সেই সকলো ধৰণৰ মনোৰঞ্জনৰ লগত মই জড়িত বিশেষকৈ ম'বাইলৰ লগত বেছি জড়িত ম'বাইলৰ লগত আপোনাৰ এনেধৰণে জড়িত হৈ ৰওঁ যে আৰু এনেই প্ৰায় সময় ম'বাইলক দিয়া হয় পঢ়া পাতি আদি কৰি আৰু আৰু কিতাপ পঢ়াৰ প্ৰয়োজন যদি আমি চাব যাওঁ কিতাপ আমি এনেকৈ নপঢ়োঁ যিটো ম'বাইলত ইয়াত থাকিলে আমাৰ দেহৰ অৱনতি হয় টোপনি নহয় তাৰ প্ৰতি আমাৰ আৰু কিবা কিবি অসুবিধা হয় হ'লেও চকু ৰশ্মি কমে ম'বাইলত কিন্তু যিমান যি হ'লেও আমি লগত জড়িত হৈ থাকোঁ ম'বাইলৰ লগত জড়িত হৈ থাকোঁ নিতৌ সংগীত সেইটোও শুনি ভাল পাওঁ আৰু থিয়েটাৰ চাই ভাল পাওঁ নাটকখিনি নিজে ভাল অভিনেতা অভিনেত্ৰী দেখি অন্যান্যবোৰ কৰি ভাল পাওঁ